অঁ দাদা আপুনি অনুৰাধা এজেঞ্চীৰ মানুহ নি বাৰু মই ৰাস্তাত ৰখি আছোঁ এতিয়া দহ বজাত মোক লৈ যোৱাৰ কথা আছিল আপোনালোকৰ বাছখনে এতিয়ালৈকেও আহি পোৱাহি নাই অঁ কি কৈছে আপোনালোকে ভটিয়াৰপৰা পাৰ হৈ গ'ল মইতো আপোনাৰ বাছত টিকেট বুকিং কৰিছিলোঁ মোক কিয় এৰি থৈ গ'ল অঁ হয় হয় হয় মই সময়তে উপস্থিত হৈছিলোঁহি খালি আপোনালোকে মোক এৰি থৈ গ'ল আপোনালোকৰ এইটো ভুলৰ কাৰণে এৰি থৈ গ'ল গতিকে মোক আপোনালোকৰ যিটো মই পইচা দিছিলোঁ বাৰ হেজাৰ টকা দিছিলোঁ আপোনালোকক গতিকে গোটেই পইচাটো মোক উভতাই লাগে নহয় নহয় দাদা মোক আজিয়ে লাগিব কাৰণ মই আকৌ বেলেগ এখন গাড়ী বন্দবস্ত কৰি মই যাব লাগিব যোৱাটোতো মই আজি যাবই লাগিব গতিকে মোক আজিয়ে পইচাটো লাগিব হয় হয় হয় হয় মোৰ মই আপোনাক যেনেদৰে দিছিলোঁ তেনেদৰে আপুনি মোক ঘূৰাই দিয়ক নহ'লে কিবা ব্যৱস্থা এটা কৰি মালিকৰ হতুৱাই হ'লেও মোক ইউ পি আই ইউজ কৰি হ'লেও মোক ঘূৰাই দিয়ক পইচাটো নহ'ব নহ'ব নহ'ব তেনেকুৱা ইয়াত ডিচকাউণ্ট এইটো কিহৰ কথা আহিলে ফাইভ পাৰ্চেণ্ট টেন পাৰ্চেণ্ট মই যিমান টকা দিছিলোঁ আপোনালোকক মোক সিমান টকাই ঘূৰাই দিয়ক কাৰণ এইটো মোৰ দুখ নহয় এইটো আপোনালোকৰ দুখ সম্পূৰ্ণ কাৰণ মই আপোনাৰ যিটো স্থানত ৰখিবলৈ আপোনালোকে জনাইছিল মোক মই সেই স্থানত সেই সময়ত মই দহ বজাত আগতেই আহি ৰখি আছিলোঁহি কিন্তু আপোনালোকৰ এই মূৰ্খামিৰ কাৰণে মোক আজি ইয়াত আপুনি এৰি থৈ গ'ল এতিয়া গৈতো আপোনালোক যোৰহাট পালেগৈ কিন্তু মইতো শিৱসাগৰতে আছোঁ গতিকে মই অন্য এটা ব্যৱস্থা কৰি অন্য এখন বাছ মই বাছ ধৰি মই যাব লাগিব গতিকে আপোনালোকে যিমানটো পইচা আছিল মই দিয়া সিমান পইচাকেইটা মোক উভৰাই দিয়ক এটকাও মই বিশেষ আপোনালোকক দিবলৈ নাই বুকিঙৰ ক্ষেত্ৰত আপুনি সোনকালে দিয়ক কাৰণ বিশেষ বাছবোৰ গৈ দেৰি হ'ব এতিয়া মোৰো সময়ত উপস্থিত হ'ব লাগে গতিকে মোক পইচাটো মোক উভতাই দিয়ক